মোক সুখী কৰি তোলাৰ এটা আটাইতকৈ ধুনীয়া বস্তুৱেই হৈছে এটি বিশেষ পৰিৱেশ যিটো চিৰসেউজীয়া সকলোবিলাক নিস্তব্ধ নিৰৱ ধুনীয়া চৰাইৰ ধুনীয়া মিহি মিহি মাত তাতে সেউজীয়া গছ গছনিৰে ভৰপূৰ এই পৰিৱেশ যিহেতু আমি গাঁৱলীয়া সৰুৰে পৰা ডাঙৰ দীঘল হৈছোঁ গাঁৱতেই সেইবাবে আমাৰ এই সেউজীয়া প্ৰকৃতি বৰকৈ প্ৰিয় আঘোণৰ সেই ধুনীয়া সোণালী পকা ধানৰ মাজতেই আমি খেল ধেমালি কৰিয়েই ডাঙৰ হৈছোঁ সেই ধানৰ মাজত সোণোৱালী ধানৰ মাজত আমি আমাৰ সপোনবিলাক বিচাৰি পাওঁ আহাৰৰ সেই আমৰ তলত সেই আমাৰ ল'ৰালি কালৰ স্মৃতিবোৰ আমাৰ মাজৰ মানে সজীৱ হৈ থাকে সেইবোৰ আমাৰ বৰ প্ৰিয় আছিল সেই পৰিৱেশটো আমাৰ প্ৰিয় আছিল আৰু যিহেতু আমি এই পৰিবেশৰ লগতেই জড়িত সেইবাবে সকলোবিলাক এই চিৰসেউজীয়া পৰিৱেশেই মোৰ বৰকৈ প্ৰিয় আৰু আমি এই পৰিৱেশক সদায় সেউজীয়া কৰি ৰখাটো উচিত আৰু যিহেতু বৰ্তমান আধুনিক প্ৰজন্ম আধুনিক প্ৰজন্মত যিহেতু প্ৰদূষণে গ্ৰাস কৰি ৰাখিছে গোটেই পৰিৱেশ এই পৰিৱেশসমূহ আমি ৰোধ কৰিবৰ বাবে আমাৰ পৰিৱেশটো চিৰ সেউজীয়া কৰি ৰখাটো উচিত বিভিন্ন ধৰণৰ প্ৰদূষণে আমাৰ এই পৰিৱেশ বিনষ্ট কৰিছে বিশেষকৈ অকল পৰিৱেশৰ ওপৰত আমি অভিযোগ তুলিলে নহ'ব আমি নিজেও সচেতন হোৱা প্ৰয়োজন যিহেতু আজি আমি নৱপ্ৰজন্ম সেয়েহে আমাৰ পৰিৱেশটো যিদৰে আমি সেউজীয়া কৰি ৰখাটো আমি মানে নিজেই মানে ভাল পাওঁ সেয়েহে সকলোৱে যাতে আমাৰ এই পৰিবেশটো চিৰসেউজীয়া কৰি ৰাখে আৰু নিজৰ পৰিৱেশৰ প্ৰতি যাতে নিজেই সচেতন হয় সেয়ে মোৰ অনুৰোধ যাতে মোৰ দৰে সকলোৱে যাতে নিজৰ চিৰ সেউজীয়া পৰিৱেশটো আনন্দৰে বা গৌৰৱেৰে ক'বলৈ উচিত হওক যাতে মই মোৰ এই চিৰ সেউজীয়া প্ৰকৃতি ভাল পাওঁ মোৰ এই পৰিৱেশ ভাল লাগে